কি কৰি আছা

কোনে কৈছে ধৰিব পাৰিছানে কোনে কৈছোঁ অঁ

অকণ ফ্ৰী টাইম আছেনে যদি ফ্ৰী টাইম আছে তুমি লাইব্ৰেৰীৰ ফালে এপাক ওলাই আহিবা নেকি লগত তোমাক কাৰ্ডটো লৈ আহিবা লাইব্ৰেৰী কাৰ্ডটো আমি দুজনমান যাম লাইব্ৰেৰী ফালে ওলাই মোৰ এই কিতাপ কেইখনমান চাবমিট কৰিবলৈ আছে আকৌ নতুন কিতাপ দুখনমানো আনিব লাগিব অঁ অঁ তোমাৰ কাৰ্ডটো যদি ইচ্ছ্যু কৰিব পাৰোঁ

আৰে যদি তোমাৰ তাতো ইচ্ছ্যু কৰিব যদি পাৰোঁ কিতাপ তেতিয়া মই তোমাৰ কিতাপো আনিম আৰু মোৰ নিজৰ কাৰ্ডটোৰপৰাও আনিম দুখনমান পাৰিলে ওলাই আহিবা অঁ অঁ

ঠিক আছে হ'ব বাৰু কালি তুমি ওলাই আহিবা মই এইফালৰপৰা যাম দুজনমান লৈ যাম সময়টো তোমাৰ ধৰি লোৱা লাইব্ৰেৰীবিলাকত এনেই তিনিটামান বজাত ভাল লাগে তেনেকুৱা সময়তেই আহিবা ঘূৰি আহোঁতে ৰেষ্টুৰেণ্টত সোমাম বাৰু ঠিক আছে হ'ব বাৰু তাতে খোৱা বোৱা কৰি আৰু তাতে খোৱা বোৱা কৰি পেলাই গুচি আহিম আৰু হ'ব